অসমীয়া বহু কেইজনৰ লেখকৰ কিতাপ পঢ়িছোঁ আৰু বহুতো প্ৰিয় সাহিত্যিক চৰিত্ৰ আছে সেইবিলাকৰ ভিতৰত মোৰ এটা সাহিত্যি প্ৰিয় সাহিত্যিক চৰিত্ৰ হ'ল জুৰি বৰা বৰগোহাঁই ভোগ উপন্যাসৰ নায়িকা চৰিত্ৰটি উপন্যাসখন উপন্যাসিকে প্ৰথম পুৰুষত লিখিছে আৰু ইয়াত নায়িকাৰ কোনো ধৰণৰ নাম লেখকে উল্লেখ কৰা নাই প্ৰথম পুৰুষত বৰ্ণনা কৰা নায়িকা গৰাকীৰ যি যি হৃদয় বিদাৰক কাহিনী সেই কাহিনীয়ে মোক চুই যায় উপন্যাসখন এগৰাকী বেশ্যা আৰু বেশ্যা জীৱনত ভৰি দিয়া সেই দুৰ্ভগীয়া নাৰীসকলক লৈ উপন্যাসিকাই উপন্যাসখন লিখিছে পেটৰ ভোকৰ কাৰণে মানুহে বহুত কাম কৰিবলগীয়া হয় আৰু সেইবিলাকৰ ভিতৰত কেতিয়াবা দেহৰ ব্যৱসায়ো কৰিবলগীয়া হয় সকলো জ্বালা সহিব পাৰি কিন্তু পেটৰ জ্বালা সহিব নোৱাৰি পেটৰ ভোকৰ কাৰণে মানুহে ন্যায় অন্যায় উচিত অনুচিত বহু সময়ত বিচাৰ কৰিব নোৱাৰা হয় আৰু সমাজে মানি নোলোৱা কিছুমান কামো কৰিবলৈ মানুহ বাধ্য হয় এই উপন্যাসখনতো উপন্যাসিকাই তিব্বতৰ পৰা অহা তিব্বেতীয়ান মহিলাসকলৰ কথা যিসকলে আহি দৰঙাত আহি তেওঁলোকে বেশ্যা জীৱন ল'বলগীয়া হৈছে সেইসকলৰ কথা উল্লেখ কৰিছে বিভিন্ন ৰাজনৈতিক কাৰণত নিজ দেশৰ পৰা বিতাৰিত হ'বলগীয়া লোকসকলে তেওঁলোকৰ যাত্ৰাৰ পথত অত্যাধিক তেওঁলোকে কষ্ট পাবলগীয়া হৈছিল আৰু তেনেকৈ তেওঁলোকে আহি আহি এটা সময়ত তেওঁলোকে নাম পায় ৰিফিউজি যাৰ থাকিবলৈ কোনো ঘৰ নাই আৰু এনেকৈয়ে এটা পৰিয়ালৰ কাহিনী উপন্যাসখনৰ আৰম্ভণিতে আমি পাওঁ য'ত শেষত গৈ তেওঁলোকৰ দুগৰাকী ছোৱালী পেহীয়েক আৰু ভতিজাকৰ কাহিনী আছে মাক দেউতাকৰ মৃত্যুৰ পাছত একমাত্ৰ ভতিজাকক জীয়াই ৰাখিবৰ কাৰণেই পেহীয়েকে দৰঙাত বেশ্যা বৃত্তিত তেওঁ নামিবলগীয়া হয় আৰু এদিন ক'ব নোৱাৰাকৈ ভতিজাকেও সেই বৃত্তিটোত ভৰি দিয়ে পেটৰ ভোকত পৰি তেওঁলোকে এই বৃত্তিটো লয় কিন্তু প্ৰতিটো মুহূৰ্ততেই এই চৰিত্ৰটোৰ এটা কথাই মোক খুব খুন্দিয়াই যায় যি নিজৰ দেশখন কোনোদিন দেখা নেপালে এতিয়া সেই দেশখন দেশখনলৈ যোৱা বা নিজৰ দেশখনৰ বায়ু মাটিৰ গোন্ধ লোৱা বা উশাহ লোৱাৰ এটা সপোন গোটেই জীৱনটো তেওঁ পুহি ৰাখিছে যিটো তেওঁ কোনোদিন